কৰ্মক্ষেত্ৰত বিবাদ বা কঠিন পৰিস্থিতি হ'বলে হ'লে সাধাৰণতে অত্যন্ত ধৈৰ্যৰ প্ৰয়োজন হয় ধৈৰ্য যদি নহয় তেতিয়া হ'লে ধৈৰ্য নধৰিলে এই পৰিস্থিতি চম্ভালা অতি কষ্টকৰ হয় কৰ্মক্ষেত্ৰত সাধাৰণতে যিখিনি বিবাদ হয় এই বিবাদখিনি নিজেই বহুত এৰা ধৰা কৰিবলগীয়া হয় কেতিয়াবা নিজেই সৰু হৈ পেলাইয়ো এই বিবাদ নিস্পত্তি কৰিব পাৰি আৰু কেতিয়াবা এনেকুৱা হয় যে কঠিন যেতিয়া পৰিস্থিতি হ'ব সেই পৰিস্থিতিৰ সন্দৰ্ভত বা পৰিস্থিতি যেতিয়া মোকাবিলা কৰিবলগীয়া হয় মোকাবিলা কৰোঁতেনে মানুহে সদায় নিজেই আনৰ কথাখিনিত ধৈৰ্যশীলেৰে শুনিব লাগে আৰু তাৰ উত্তৰবোৰ অতি সহজত দিব লাগে যিখিনি উত্তৰ সহজত বা উত্তেজিত হৈ দিলে সেই কঠিন পৰিস্থিতি চম্ভালা অতি কঠিন হৈ পৰে গতিকে পৰিস্থিতি এনেকুৱা কিছুমান মানে ৰূপ লয়গে ভয়ংকৰ পৰিস্থিতি যি যদি পৰিস্থিতি চম্ভালি লোৱা নহয় তেতিয়া হ'লে কঠিন পৰিস্থিতিৰ বাবে মানুহক অকল্পনীয় কিছুমান সমস্যা সৃষ্টি হয় আৰু সেই কাৰণে সকলোৱে অতি বুজা পৰাকে আৰু অতি ধৈৰ্য সহকাৰে আমি যদি সেই বিবাদ বিলাক মীমাংসা কৰোঁ নিশ্চয় আমাৰ সকলোৰে কাৰণে সুবিধাজনক হ'ব কিছু ক্ষেত্ৰত দেখা যায় যে দুটা পক্ষৰ মাজত যেতিয়া বিবাদ হয় সেই বিবাদ অহাত অহাৰ সময়ত যদি কোনো উৰাবাতৰি বা অন্য ধৰণৰ ধৰণৰ উত্তেজকমূলক কথা গালি শপনি পাৰে তেতিয়া হ'লে এই বিবাদে জটিল ৰূপ ধৰে গতিকে সেই সময়ত পৰাপক্ষত মৌন হৈ থকাটো অতি প্ৰয়োজন বুলি ভবা হয় আৰু মৌন হৈ পেলাই যিখিনি যথোচিত সমাধান বা উত্তৰ দিবলগীয়া হয় সেই উত্তৰখিনি ভাল ধৰণে দিব লাগে আৰু অতি কঠিন পৰিস্থিতিকো ধৈৰ্যশীলতাৰে যদি তাক মোকাবিলা কৰে নিশ্চয় সেই পৰিস্থিতি চম্ভালিব পৰা হ'ব আৰু পৰাপক্ষত এনেকুৱা হয় কিছুমান বিবাদৰ ক্ষেত্ৰত মানুহক উত্তেজিত হ'বলে নিদি নিজেই পৃথিৱীৰ পৃথিৱীলৈ চাব লাগে পৃথিৱীলৈ চাই চোৱাৰ লগে লগে ধৈৰ্য শক্তি মানুহৰ আহে গতিকে এনে ধৰণৰ ধৈৰ্যশক্তিৰ জৰিয়তে কঠিন পৰিস্থিতি চম্ভালিব পৰা হয় আৰু বহু ক্ষেত্ৰত আনৰ কথা লৈ বৰ বেছি গুৰুত্ব দিব নালাগে কাৰণ সকলোৱে যিখিনি কথা কয় সেই কথাখিনিয়ে মানুহক উত্তেজিত হে কৰে গতিকে নিজৰ যি জ্ঞান বিবেচনা বুদ্ধি এই বুদ্ধিৰ দ্বাৰাই কঠিন পৰিস্থিতি মানুহে চম্ভালিব পাৰে আৰু ভৱিষ্যতে এনেধৰণৰ যি পৰিস্থিতি হয় সকলোৱে যাতে এনেধৰণে চম্ভালে তাৰ বাবে সকলোকে অনুৰোধ জনাইছোঁ মেইনলি কথা হৈছে ধৈৰ্যই মূল চালিকা শক্তি ধন্যবাদ